এইটো গেছ এজেঞ্চিত লাগিছেনে এই মই গেছ এটা বুকিং কৰিছিলোঁ অহাই নাই

অঁ মই কেতিয়াবাই বুকিং কৰিলোঁ অহাই নাই কেতিয়াবাই বুকিং কৰিলোঁ অহাই নাই এইবোৰ ঘৰত সমস্যা হৈছে নহয় এতিয়া তেতিয়া আকৌ বুকিং কৰিব লাগিব নে আগৰ বুকিং কৰাই হ'ব অঁ আকৌ কৰিব লাগিব অঁ আকৌ কেতিয়া আহিব বাৰু অঁ পৰহিলৈ পৰহিলৈ বুধবাৰ কেইটা বজাত আহিব গেছৰ গাড়ী অঁ এনে এইটো ফোন নাম্বাৰত পালে কৈ সুধিব পাৰিম নহয় অঁ বহুত অসুবিধা হৈছে মানে সেই গেছ কেতিয়াবাই বুকিং কৰি থৈছোঁ আহিব অঁ অঁ আমাৰ আজি দহদিন মানেই হ'ল গেছ চেছো নাই আহা সেই কাৰণে মই বোলো ফোন এটা কৰিছিলোঁ অঁ এইটো তলীতে অসুবিধা নে ইয়াতেহে অঁ অঁ অঁ আপোনালোকেও এই খবৰ খাতিৰ এটা লৈ পেলাই আমাৰ ব্যৱস্থাটো কৰিব আৰু সোনকালে গেছটো দিয়াৰ অঁ আপোনালোকে খবৰটো দি ক'বচোন বাৰু সেই কেতিয়া দিয়ে গেছ অঁ অঁ অঁ হ'ব তেতিয়া দিয়ক